মই কোনো ধৰণৰ ইউ এফ অ' মই লক্ষ্য কৰা নাই মোৰ জীৱনকালত আৰু এলিয়েন আৰু গৃহবোৰৰ জীৱনৰ ওপৰত মোৰ দৃষ্টিভংগী হৈছে যে তেওঁলোক এক্সটিং কৰিবও পাৰে নকৰিব পাৰে কিছুমান ঠাইত তেনেকুৱা কেতিয়াবা দেখিবলৈ পোৱা যায় কিবা ইউ এফ অ' টাইপ এনেকুৱা এনেকৈ কিবাকিবি কোনো কোনো ঠাইত বিভিন্ন পৃথিৱীৰ বিভিন্ন ঠাইত দেখিব পোৱা যায় কিন্তু মোৰ মতে তেনেকুৱা একো নাই চ' মই তেনেকে বিশ্বাস নকৰোঁ ইউ এফ অ' এক্সটিং কৰে বা এলিয়েন বা আনবোৰ কিছুমান গ্ৰহৰ জীৱ এক্সটিংট কৰে